অঁ মই নিউজ লাইভৰ পৰা কৈছোঁ এই আপোনালোকৰ গাঁৱৰ ফালে এইবিলাক চৰকাৰী সাহাৰ্য দিছে ছলাৰ এইবিলাকৰ কেনেকুৱা কি সুবিধা পাইছে

আপুনি মানে এতিয়া এইবিলাক ছলাৰবিলাক লগাই আছে কিমান হৈছে কি নাই হোৱা এইবিলাক আপুনি অলপ সোধা পোচা কৰি খবৰ লব আমি এইবিলাক ঘৰে ঘৰে গৈ মানে ফটো উঠাম আপোনাৰ গাঁৱত কোনে কোনে ছোলাৰ পাইছে কিমানজনৰ চেংচন হৈছে এনেকুৱা ধৰণে আপুনি অলপমান খবৰ চবৰ লৈ মোক কথাবিলাক আমি মানে নিউজ লাইভৰ ফালৰ পৰা গৈ মানে ঘৰে ঘৰে ফটো উঠাম ফটো উঠাই মানে আমি এইবিলাক টিভিৰ ৰিপৰ্টবিলাক দিম আৰু কি অসুবিধা কি অসুবিধা সুবিধা আছে লগোৱাৰ কাৰণে সুবিধা আছে অসুবিধা কিমানজন মানুহে পাইছে অলপ আপুনি এনকুৱাৰী কৰক কৰি পেলাই কওক

হয় এতিয়া মানে কি চৰকাৰে বেলেগ বেলেগকে দিছেতো কোনোবাই ধৰক পঁচিছ হাজাৰত ছাবচিটি হিচাপে লৈ আছে পঁচিছ হেজাৰটকীয়া আছে কোনোবাই হেৰিবিলাক ডাঙৰ ছাইজৰ লৈছে পঁচিছ হাজাৰত পঞ্চাছ হোজাৰতো পঁচিছ হেজাৰত দিছে পঁচিছ হেজাৰৰ যিটো আমাৰ লাইট

এতিয়া আপোনালোকৰ গাঁৱত মানে ধৰক হয় আমি যাম যাম অঁ আপুনি অলপমান অঁ আপুনি এনেই অলপ খবৰ চবৰবিলাক লৈ আমাক অলপ জনাব কিমানজন মানুহৰ কাৰণে গাঁৱত ছেংচন হৈছে কিমানজনে পাইছে এতিয়ালৈকে কিমানজনে পাব লগা আছে আপুনি অলপ গাঁৱত

হয়

হয়

আৰু আপোনালোকে এতিয়া এনেকে ছাবচিডিয়ে এইটো ছাবচিডি হিচাপতহে চৰকাৰে দিছে ধৰক কোনোবাই এক লাখ টকীয়া ছোলাৰ লগাইছে তেওঁলোকে ধৰক পঞ্চাছ হেজাৰ দিব লাগিব পঞ্চাছ হজাৰ মানে ঘূৰাব লাগে কাৰোবাক পঞ্চাছ হোজাৰ টকীয়া কোনোবাই ছোলাৰ লগাইছে পঁচিছ হেজাৰ দিব লাগে পঁচিছ হেজাৰটো ছাবচিডি এনেকুৱা এনেকুৱাই নহয় জানোঁ

অঁ দি আছে চবেই একেবাৰেতে নেপায় চৰকাৰৰ নিয়মটো আৰু হয় হয়

এইটো ছাবচিডিটো ৰেচন কাৰ্ডৰ ওপৰত দিছে নে ছোলাৰৰ নে এই লোণ হিচাপে দিছে অঁ লোণ হিচাপে দিছে নে অঁ অঁ হয় হয়

দক আমি অলপ কামবিলাক যিসকলে পাইছে পোৱা কামবিলাক হৈ গ'লে আমাক অলপ জনাব এতিয়া আমি অলপ ছাৰ্ভেও কৰিম ঘৰে ঘৰে গৈ আমি নিউজত দিবৰ কাৰণে আমি ঘৰে ঘৰে গৈ অলপ ফটো চটো উঠাই আনিম

আজি নেযাওঁ অহা সপ্তাহত যাম অহা সপ্তাহমানত অঁ হয় হয় হয় হয় এইটো কাটি দিয়ক